মই মোৰ ঘৰত এই বস্তুকেইপদৰপৰা কম্পিউটাৰ টিভি আৰু ইণ্ডাকশ্যন ব্যৱহাৰ কৰোঁ আৰু টিভিটো কিনা হৈছিল বিভিন্ন দেশৰ বা বাতৰি পাবৰ বাবে বা বিভিন্ন মনোৰঞ্জনৰ যিবিলাক টিভি চেনেল আছে সেইসমূহৰ পৰা আমি মনোৰঞ্জন লাভ কৰিবৰ বাবে আৰু কম্পিউটাৰটো মই যিহেতু মই ক্ৰয় কৰা নাছিলোঁ সেইটো মই অসম চৰকাৰৰ ফালৰপৰা যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ সেই সময়ত মই দুহেজাৰ পোন্ধৰ বৰ্ষত সেইটো লাভ কৰিছিলোঁ আৰু সি তাক মই এতিয়া বৰ্তমান নিজৰ পঢ়াৰ উপযোগী কৰি তুলিছোঁ আৰু তাত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে যিখিনি যিখিনি আমি জ্ঞান লাভ কৰিব পাৰোঁ বা এতিয়া ডিজিটেল মিডিয়াৰ সহায়ত যিখিনি আমি জ্ঞান লাভ কৰিব পাৰোঁ সেইখিনি যুগুত কৰি ৰাখিছোঁ আৰু ইণ্ডাকশ্যনখন আমি কেতিয়াবা আমাৰ ঘৰত যদি চিলিণ্ডাৰ গেছৰ অভাৱ হয় কেতিয়াবা বিভিন্ন বস্তু ৰান্ধিবৰ কাৰণে বা হঠাতে চাহ একাপ বনাবৰ কাৰণে বা কোনোবা আলহী আহিলে যদি আমাৰ কুকাৰত কিবা দিয়া থাকে বা গেছত কিবা ৰন্ধন প্ৰক্ৰিয়া চলি থাকে সেই সময়ছোৱাত আমি হঠাতে চাহ একাপ কৰিবৰ কাৰণে সেইটো কিনা হৈছিলে আমাৰ ঘৰত